অ পোহনীয়া জন্তু সবেই ভাল পায় আৰু মইও ভাল পাওঁ পোহনীয়া জন্তু যেনে কুকুৰ বা গৰু পোৱালি সৰু সৰু পোৱালি কিছুমান যে থাকে মোৰ বহুত ভাল লাগে সেইবোৰ আমাৰ ঘৰত আগতে আছিলে কিন্তু এতিয়া নাই যিহেতু মানে সেইবোৰ অলপ চোৱা চিতা কৰিবলৈ দিগদাৰ হয় যিহেতু মইও নাথাকোঁ এতিয়া ঘৰত আৰু ঘৰত আগতে তেনেকৈ মুৰ্গী তিনিটা আছিলে আৰু পা পাৰ চৰাই আছিল ভাটৌ চৰাই আছিলে তো ভাল লাগে পোহনীয়া জীৱ জন্তু ঘৰত থাকিলে আৰু মইও ভালে পাওঁ সেইবোৰ